হেল্ল' কওক ভালেই ভাই আপোনাৰ ভাল

খেতি বানপানীয়ে যিভাগে নষ্ট কৰিছিলে তাৰ অনুপাতে খেতি প্ৰডাকশ্যনটো ভাল হ'ল প্ৰডাকশ্যন মানে তোমাৰ সেই বুলি প্ৰতিটো ধানৰ প্ৰজাতি ভাল হোৱা নাই ৰঞ্জিতৰ প্ৰজাতিটো ভাল হৈছে তাৰপা তোমাৰ এইটো চেনিলাহী বুলি কয় চৈলাহী এনে কিছুমান প্ৰজাতিটো ভাল হৈছে আৰু এইবোৰ এইবাৰ নতুনকৈ প্ৰজাতি এটা আহিছে কৈছে থ্রী ছিক্সটি তথা অসমীয়াত শ্যামলিকা সেই জাতটো ভাল হৈছে কৈছে প্ৰডাকশ্যন ধানটো মানে গুটি হৈছে যথেষ্ট ধানৰ প্ৰডাকশ্যন হৈছে মুঠৰ ওপৰত যোৱা বছতকৈও যোৱা বছৰ অনুপাতত চালে এইবাৰ ধানৰ প্ৰডাকশ্যনটো বেছি হৈছে কিন্তু এতিয়া আপ পানীয়ে মানে এতিয়া এই বৰষুণ যাক নাহিলে যে আঘোণ মাহত সেই অনুপাতে ধানটো ইমান ন নষ্ট নহ'ল নহ'লে বৰষুণ অহাহেঁতেন নষ্ট হ'লহেঁতেন বাৰু আপোনালোকৰ সেইফালে কেনেকুৱা হৈছে কোনটো প্ৰজাতিৰ ধান বেছি ভাল হৈছে অঁ অঁ আমাৰ এইফালেও তেনেকৈ ৰঞ্জিত প্ৰডাকশ্যন ভাল বুলি কৈছে তাৰ অনুপাতে অহা বছৰলৈ বেলেগ প্ৰজাতিৰ ধান এটা ল'ম বুলি ভাবিছোঁ নতু আ নতুন প্ৰতিবছৰে নতুন প্ৰজাতি ধান খেতি কৰি চালে ভাল বুলি কয় তাকে চেষ্টা কৰিব লাগিব কি হয় তথাপিও এই যোৱা বছৰ পৰা বানপানীৰ প্ৰক্ৰিয়াটো বেছি হৈছে আমাৰ চৰাইদেউ জিলাত যাতে বানপানীটো যদি বেছি হয় তেতিয়া বেলেগ প্ৰজাতি ধান কৰিব লাগিব আনিব লাগিব বানপানী হোৱা ঠাই কাৰণে অঁ ঠিক আছে